মই দৈনন্দিন জীৱনত বিদ্যুতৰ ওপৰত নিৰ্ভৰশীল কাৰণ মই যিহেতু এজন মেডিয়া লাইনত কাম কৰি থকা এজন ফ্ৰীলেঞ্চাৰ ত' মোৰ কামৰ কাৰণে বিদ্যুতটো লাগিবই যিহেতু লেপটপৰ পৰা আদি কৰি মোৰ ৱাইফাইলৈকে বিদ্যুতেই চলায় প্লাছ ঘৰৰ অথা যদি ক'ব যাওঁ পানীৰ কথা পানী মেচিন চলাবলগীয়া হয় আৰু মাহঁতৰ যেনেকৈ অকণমান এণ্টাৰটেইনমেণ্ট বুলি টিভিটো বা মাৰ ফ্ৰীজটো সেই তেনেকুৱাবোৰ বস্তুৰ কাৰণে বিদ্যুৎ লাগেই যিহেতু আজিকালি মানুহৰ কথা নহয় যে পৰিয়ালটোত কেইজন কিন্তু আলহীৰ পৰা আদি কৰি সবৰ কাৰণে আমাৰ ফ্ৰীজটো হওক বা এনেকৈ মাইক্ৰৱেভটো হওক কোনবা মোৰ লগৰ আহিলে বা কোনোবা কাজিন এটা আহিলে ত' তাৰ কাৰণেও কিবা এটা বনাই খাওঁ বুলি ক'লে আজিকালি বিশেষকৈ বিদ্যুতৰ যিমানখিনি এপ্লায়েঞ্চ আছে বেছি আৰু বেলেগ ধৰি লওক আমাৰ ইয়াত জীৱিকাৰ বাবে বেলেগ আৰু একো আমাৰ ছ'ৰ্চ নাই বিদ্যুতটো মানে লাগিবই আৰু ইনভাৰ্টাৰ ক্ষেত্ৰত যদি ক'ব যাওঁ হয় বহুতখিনি পৰিয়ালৰ এতিয়া ইনভাৰ্টাৰটো ল'ব পৰা হৈছে আৰু ইনভাৰ্টাৰ পৰা কি হৈছে যে বিদ্যুতৰ যিটো ধৰি লওক পাৱাৰ কাট হওক বা কিবা হওক এতিয়া কমিছে আগতে ধৰি লওক অলপ বেছি আছিল এতিয়া কিন্তু তাৰে যিটো বে স্কেল মানে কটাৰ স্কেল পা ধৰি লওক আমাৰ লোড শ্বেডিং হওক কি হওক সেইটো এটা সময়মতে হৈছে ছ' সেই তেতিয়াই আমাৰ ইনভাৰ্টাৰৰ কামখিনি হৈছে দুঘণ্টাত বা এঘণ্টা কেতিয়াবা হয়তো অলপ ধৰি লওক বতাহ বৰষুণ বা কিবা হ'লে কিন্তু আজিকালি যিমানে নহওক বতাহ বৰষুণ হলেও আগলৈ ধৰি লওক আমি বহুত দেৰি বহুত দেৰি ৰখি থাকিবলগীয়া হয় মানুহ কম আছিল আমাৰ ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টৰ সেইটো আমাৰ মই দোষ বুলি নকওঁ যিহেতু আমাৰ ইয়াতে এম্প্লয়মেণ্টো কম দুজন তিনিজনৰ গোটেই এখন ডাঙৰ টাউন বা চিটি চলোৱাটো দিগদাৰ আৰু বতাহ বৰষুণৰ কথাটো আছেই ত' সেইটো ক্ষেত্ৰত বিদ্যুতৰ অলপ আগতে অলপ প্ৰব্লেম আছে কিন্তু এতিয়া এইটো নহয় নতুন প্ৰক্ৰিয়া যিমানবোৰ আৰম্ভ হৈছে ত' তাৰমতে বিদ্যুৎ আৰু বিদ্যুতটো লাগিবই চব মানুহকে লাগিব কাৰণ ৰাতি হ'লে লাইট জ্বলিবই ছ' কথাটো সেইটোৱেই আৰু